হয় মই এবাৰ মোৰ পৰিয়ালৰ লগত অসমৰ তেজপুৰ নামৰ এডোখৰ ঠাইলৈ মই গৈছিলোঁ তাত মই কিছুমান প্ৰত্যাহ্বান মই পাইছিলোঁ আপোনালোকে এতিয়া সুধিছে প্ৰস্ৰাৱগাৰৰ বিষয়ে প্ৰস্ৰাৱগাৰৰ অলপ মই অসুবিধা পাইছিলোঁ মই যেতিয়া ফেমিলি লৈ গৈছিলোঁ তাত আচলতে মই ৰাতি যেতিয়া গৈছিলোঁ মই ইয়াৰপৰা ঘৰৰপৰা প্ৰায় ৰাতিপুৱা পুৱতি পুৱতি নিশা প্ৰায় তিনটামান বজাত মই ওলাই গৈছিলোঁ আৰু এনকা সময়ত কি হয় আপোনাৰ মাজত যদি ক'ৰবাত মোৰ মানে পৰিয়ালৰে মোৰ মানুহগৰাকীৰ ভাগৰ আপোনাৰ পায়খানা লাগিলে তেওঁ মানে কি হ'ল পায়খানা কৰিব কাৰণে আচলতে জেগা বিচাৰিবলৈ প্ৰস্ৰাৱগাৰ বিচাৰিবলৈ অসুবিধা হৈছে প্ৰায় প্ৰস্ৰাৱগাৰ বন্ধ হৈ আছিলে আৰু তাত সাধাৰণতে আমি ৰাতি ক'ৰবাত যদি ভ্ৰমণ কৰো তেল ডিপু কিছুমান পোৱা যায় কিন্তু সেইটো সময়ত আমি ৰাস্তাটো যেতিয়া গৈ আছিলোঁ তো ৰাতি খুলি থোৱা তেল ডিপু প্ৰায় বন্ধ হৈ গৈছিলে তো এইক্ষেত্ৰত আমি যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিলোঁ ক'ত তেওঁ হেৰি কৰিব আৰু যেতিয়া ওলাই গৈছিলোঁ ৰাতিপুৱা সময়ত আমি আচলতে ভাল খাদ্য কিন্তু তেতিয়া আমি জনামতে বোকাখাটত ভাল পুৰি চবজি পোৱা যায় বুলি জানো কিন্তু তেতিয়ালৈকে আমাৰ পেটৰ প্ৰায় কলমলিয়াইছিলেগৈ তাৰ আগতে কিবা এটা ভাল ক'ৰবাত খাওঁ বুলি ভাবিছিলোঁ কিন্তু এখন চাহৰ দোকান ভাল চাহৰ দোকান বিচাৰি নাপাই আমি এখন চাহৰ দোকানত সোমালোঁ কিন্তু তাত আমি আমাৰ মনৰ পচণ্ডৰ অনুসৰি মানে সেই সোৱাদৰ মতে আমি চাহ খাবলৈ নাপালোঁ তো এইখিনি আমি কিছুমান ঠাইত আচলতে কিছুমান বস্তু আমাৰ অসুবিধা হয় তাতে গৈ অৱশ্যে আমি অলপ সময় যেতিয়া গৈ আছো তাৰপিছত আমাৰ সেইখিনি সমস্যা সমাধা হ'ল বাৰু এটা বহুত পিছত এটা ডিপু খোলা আছিলে তেল ডিপু এটা আৰু তাতে গৈ আমি প্ৰস্ৰাৱ পায়খানা চবে কৰি লোৱা হ'ল ভালদৰে ফ্ৰেছ হৈ ল'লো তাৰপিছত যেতিয়া আমি গৈ আছো গৈ আছো গৈ আছো ঠিকে গৈ আছো কিন্তু সেই খাদ্য ক্ষেত্ৰত মানে আমি ৰাতিপুৱা সময়ত আচলতে চাহ খাবলৈ এখন ভাল হোটেল আমি বিচাৰি পোৱা নাছিলোঁ অৱশেষত আমি চাহ তা ভালকৈ খাই মেলি গৈ আছো আমি ধুনীয়াকৈ ভ্ৰমণ কৰিলোঁ বাকী ধুনীয়াকৈ ফুৰি মেলি আহিলোঁ কিন্তু আমি খাদ্যৰ ক্ষেত্ৰত যেতিয়া আমি দুপৰীয়া দুপৰীয়া যেতিয়া আমি তেজপুৰ পালোঁ আমি এখন হোটেলত সোমালো তাত আমি সেই তাত মানে আমি খাদ্যখিনি বৰ সুস্বাদু খাদ্য মন পচণ্ডৰ খাদ্য আমি নাপালোঁ খাদ্যখিনি অলপ ঠাণ্ডা আছিলে তেওঁলোকে হয়তো কিছুমান চবজি যোৱা ৰাতি তাৰ আগদিনাখনেই হয়তো চবজি আমাক তেওঁলোকে দিছিলে তো খাদ্যৰ ক্ষেত্ৰত আমি বহুতখিনি অসুবিধা পালোঁ বাকী তেনেকৈ আমাৰ তিতা মিঠা অভিজ্ঞতাৰপৰা আমি আকৌ আমি ঘৰলৈ ঘূৰি গুচি আহিলোঁ